হেল্ল' এ মই এফেলে বজাৰৰ ফালেহে আহিছিলোঁ আহ মুকালমোৱাৰ ফেলে অঁ যদি আজি নাইলি নহয় দে নাইলি যদি হয় তিতাহ'লে নাইভা আজি অঁ মই বজাৰত বজাৰৰ পৰাই ইতা আহি পেলাই মোটামুটি এই তোমাৰ বেছি দূৰ আহা নাই দে অলপমান আহিছোঁ হা আধা ঘণ্টা হ'লেই গাড়ী লৰবাই পাৰা নাই ট্ৰেফিক জামৰ কাৰণে ইমান জাম ইমান জাম বাপৰে বাপ ইফালে গৰম গোটাই এই গৰমত মানুহে মৰব এতিয়া গাড়ীৰ ভিতৰত বহি আছোঁ ইতা ইফালও যাবা নৰে সিফালও যাবা নৰে গাড়ী মস্ত জাম

হা অঁ দে চাম দে এই ইতা যাই পাম কেতিয়া হেইটো হে কথা হৈছি গোটেই ইফালেও একদম পোৰা যাবা

হে তাকে হে মউ হে বজাৰত আইছিলোঁ হে ইতা বজাৰখিনি ল'লোঁ যাই ইতা শুনকালেই পালি সিফালে তিৰী চলি ৰখি থাকব একদম বজাৰৰ পৰা যাবা আৰু কিবা বস্তু নিবা দিছিল মোক মই বস্তুখিনি আনলোঁ ইতা যাই নাপাং হে নাপাং নাপাং হে নাপাং নাপাং হে নাপাং এই ইতা লাহে লাহে ঘূৰব হান পাইছো ৰ'বা অলপমান এই সিফালে গোটেই হুইছেল বাজা বাজি লাগাইছে এ কিবা হৈছি কাবাৰ গাড়ী হা গাড়ী খুন্দা খুন্দী লাগছি নেকি নহলি ইমান জামটো নাল্গে নাই সেই পইচা আজি কালি সেই পইচা হৈছি মানে আৰু ঘৰত যেইটা মানুহ সেইখান গাড়ী দে তিতা হ'লি হ'ব দে এইয়া জাম ভাঙবো যেন পাইছোঁ তিতা যাম আৰু লাগে লাহে অঁ দে দে হ'ব দে ৰাখোঁ দে